অঁ বাইদেউ কওকচোন অঁ বাইদেউ মোৰ একেবাৰে গাটো বেয়া আজি তাকে বাইদেউ তাকে মোৰ খবৰ দিবলৈও সময়ে নহ'ল হ'ব বাইদেউ হয় হয় হ'ব হ'ব বাইদেউ হয় হয় হয় বাইদেউ হ'ব বাইদেউ হ'ব

অঁ অঁ হ'ব বাইদেউ হ'ব